অ কওক কওকচোন হয় কওকচোন বাৰু অ হয় হয় হয় আপুনি ক'ৰপৰা কৈছে

কওকচোন এতিয়া ইয়াত ডিজাইনাৰো আছে ৰাতিপুৱা দহটা বজাৰ পৰা সন্ধিয়া আবেলি মানে চাৰিটা বাজিলৈকে থাকোঁ ওম দহটা আৰু চাৰিটাৰ মাজত আহিলেই হ'ল ও ইনেই কিহৰ কাৰণে লাগিছিল বিয়া আঙুঠি পিন্ধোৱা এইবিলাক অ কওকচোন বাৰু এতিয়া কেনেধৰণৰ লাগে দাম দৰ কিমান মানৰ ভিতৰত লাগিব এনেই পাটৰবোৰ আপোনাৰ এনেই বিশ হেজাৰ পঁচিছ হেজাৰ মাজতো আছে এই পোন্ধৰ হেজাৰ পাব পাব সকলো পাব গুণাৰ থকা নথকা হেল্ল' কওক শুনি আছোঁ

তথাপিও মানে কালেকচনবিলাক আৰু হয় হয় আহিব ওম ওম